ফোন কলটো ধেমাজিৰ স্বাগতম ৰেষ্টুৰেণ্টত লাগিছেনি বাৰু মই ধেমাজি মাছখোৱাৰ মৃগাংক শইকীয়াই ক'লোঁ মই সঘনেই আপোনালোকৰ ৰেষ্টুৰেণ্টৰ পৰা মোৰ প্ৰিয় ব্যঞ্জনকেইবিধ অৰ্ডাৰ কৰি থাকোঁ আপুনি হয়টো জ্ঞাতই আপোনালোকৰ ৰেষ্টুৰেণ্টৰ মেন্য়ুখনৰ মোৰ প্ৰিয় ব্যঞ্জনকেইবিধৰ বিষয়ে ইতিমধ্যে জ্ঞাত হৈছেই মই পুনৰ আপোনালোকৰ ৰেষ্টুৰেণ্টৰ পৰা মোৰ প্ৰিয় ব্যঞ্জনকেইবিধ যেনে চিকেন মঞ্চুৰিয়ান চাওমিন পোলাও ম'ম' এই ব্যঞ্জনকেইবিধ অৰ্ডাৰ কৰিব বিচাৰিছোঁ অনুগ্ৰহ কৰি মোৰ অৰ্ডাৰটো আপোনালোকে মাছখোৱা চাৰিআলিলৈ পঠাই দিয়ে যেন ধন্যবাদ